মোৰ লেখনিৰ ৰোল মডেল বুলিবলৈ কোনো এজন ব্যক্তি নাই মই বহুকেইজন লেখক লেখকক মই ফ'ল' কৰোঁ অনুসৰণ কৰোঁ তেওঁলোকক তেওঁলোকৰ লেখনিবিলাক তেওঁলোকে কেনেধৰণে লিখিছে তেওঁলোকে নিজৰ লেখনিত কি ধৰণৰ বিষয়বস্তু তাত দিছে মই অনুসৰণ কৰোঁ আৰু সেইসকলৰ ভিতৰত মই য়েছে দৰ্জে ঠংচি ৰঞ্জু হাজৰিকা ৰীতা চৌধুৰীৰ দৰে বিভিন্নজন লেখকক মই অনুসৰণ কৰোঁ যাৰ লেখনিৰ দ্বাৰাও মই প্ৰভাৱিত হৈছোঁ আৰু তেওঁলোকৰ লেখনিবিলাক পঢ়ি মই মোৰ লেখনিক এটা জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰোঁ বাস্তৱ জগতত দেখি থকা প্ৰতিটো বস্তু বহল ব্যাখ্যা কৰিবলৈ শিকিছোঁ বাস্তৱ জগতৰ সন্মুখীন হ'বলৈ শিকিছোঁ আৰু মোৰ লেখনিবিলাকতো প্ৰায়বিলাক বিষয়বস্তু মই তেনেধৰণে দিবলৈ চেষ্টা কৰোঁ আৰু বিশেষকৈ যদি কওঁ ৰঞ্জু হাজৰিকা তেখেতৰ লেখনিবিলাক খুব কাল্পনিক হয় আৰু যিহেতু আমি লিখনিবিলাক যদি লিখিবলৈ যাওঁ তেতিয়াহ'লে অলপমান কল্পনা জগতলৈও যাব লাগিব গতিকে মই ৰঞ্জু হাজৰিকা দেৱৰ লেখনিৰ পৰা অলপ কাল্পনিক বিষয়বস্তু লৈছোঁ য়েছে দৰ্জে ঠংচি ছাৰ তেখেতৰ লেখনিৰ দ্বাৰাও মই প্ৰভাৱিত হৈছোঁ আৰু ৰীতা চৌধুৰী বাইদেউ তেখেতে খুব বাস্তৱ কথাবিলাক লিখে আৰু মই তেখেতৰ বাস্তৱিকতাৰ সৈতে পৰিচয় হৈ মোৰ লেখনিবিলাকত এটা বাস্তৱিক ৰূপ দিবলৈ চেষ্টা কৰোঁ যাৰ দ্বাৰা মোৰ লেখনিবিলাকত তেওঁলোকৰ প্ৰভাৱ পৰে আৰু মোৰ লেখনিত যদি কওঁ মই ৰোল মডেলৰ কথা মই এওঁলোকক ক'ব পাৰোঁ